মোক যদি ভ্ৰমণ কৰিবলৈ দিয়ে মই মাজুলী সত্ৰাধিকাৰ চাবলৈ যাম বুলি বিচাৰোঁ তাত কেইবাখন সত্ৰ আছে তাত পৌৰাণিক সত্ৰবিলাক চাই এনেই ভাল লাগে আমাৰ তাত চামগুৰি আছে তাত বিভিন্ন ধৰণৰ মূৰ্তিবিলাক আছে যি বিচাৰে তাত মূৰ্তি পায় আৰু

তাত তাতে কাতিমহীয়া ৰাস চাই ভাল লাগে বিভিন্ন মানুহ আহি পিনি দূৰ দূৰণিৰ পৰা মানুহ আহি ৰাস চাইহি তাত আৰু বিভিন্ন ঠাইৰ পৰা আহি সত্ৰবিলাকত মানুহবিলাকে সেৱা কৰেহি মনোবাঞ্ছা পূৰ্ণ হয় আৰু ৰাস্তা পদূলিবিলাকো যথেষ্ট উন্নত গৈও ভাল লাগে আৰু এনে সত্ৰত সেৱা কৰিলে মনবিলাক নিজৰে নিজৰে পৱিত্ৰ লাগে আৰু কমলাবাৰী সত্ৰত বা গড়মূৰ সত্ৰত মানুহে আমাৰ বামুণীয়া মানুহবিলাকে তাত হেৰি কৰে

বামুণীয়া মানুহবিলাকে তাত পালনাম কৰে তাতো মানুহবিলাকে বিভিন্ন মানুহ দূৰ দূৰৰ পৰা গৈ পিনি পালনাম কৰে নাম কীৰ্তন গায় তাতো ভাল লাগে আৰু তাত বহুত ধৰণৰ পুখুৰী আছে হেৰি মন্দিৰবিলাকৰ পাৰত তাত ভাল লাগে থাকি আৰু গছ গছনি বহুত আছে তাত থাকি পৰিৱেশটো মানে বহুতেই ভাল লাগে তাত আৰু মানুহবিলাকে বহু দূৰৰ পৰা আহি তাত সেৱা কৰি মানুহবিলাকে যি উপভোগ কৰে সেইয়াও ভাল লাগে তাত ভাওনা কৰে দিন ভাও কৰে ৰাতিও ভাও কৰে ধৰক দিনত ভাও কৰে মানুহবিলাক নিজৰ মনোবাঞ্ছা পূৰ্ণ হ'ব কাৰণে আগ কৰে সেইয়াও তাত ভাও দিয়ে মানুহবিলাকে মনোবাঞ্ছা পূৰ্ণ হ'ব কাৰণে ভাও আগ কৰে তাত সেইয়াও ধৰক উৎসাহ উদ্দীপনাৰে কৰে আৰু তাত সত্ৰ পাঁচখন আছে সত্ৰ পাঁচখনত এনেই গড়মূৰ সত্ৰ কমলাবাৰী সত্ৰ চামগুৰি সত্ৰ আউনীআটী সত্ৰ সেইকাৰণে মই যাব বিচাৰোঁ